অ' কোনে কৈছে অ' কওকচোন সূতা অ' আছে হেৰি এটা মোৰ কওকচোন কি দৰকাৰত কৰিলে মেচিনত মেচিনতে কাটো অ' কিনিও আনোঁ কিনিও আনোঁ অ' কিনিও আনোঁ মেচিনতো কটা হয় অ' এই ওচৰৰ পৰাও আনোঁ আমাৰ ইয়াৰ লোকেল হেৰি পৰা আকৌ নহ'লে এই শুৱালকুছি তাৰপৰাও কেতিয়াবা সেনেকৈও অনা হয় অ' কিবা দৰকাৰ হৈছিল নেকি আপোনাক লাগিছিল

অ' সূতাটো এনে আমি ওচৰৰ পৰাও আনোঁ সুবিধা পালে সেই তাৰপৰাও শুৱালকুছি বা তেনেকুৱা জেগা পৰাও আনোঁ য'তে মানে য'ৰ পৰাই সুবিধা পাওঁ সেনেকেই আনোঁ আৰু সেনেকেই আৰু আপোনাক কি লাগিছিল অ' মুগা সূতা আপোনাক কি লাগিছিল

সূতা লাগে নে আপোনাক কাপোৰ লাগে মোৰ কাপোৰো পায় অ' কাপোৰে ল'ব আপুনি আহি চাই যাবহি চাই গ'লে ভাল হ'ব নহ'লে মই ফটো পঠাব পাৰিম আজিকালি হেৰিয়ো আছে মোৰ হোৱাটছআপো আছে আমাৰ এইখিনি নগাখেলীয়া বুলি কয় নগাখেলীয়া সাত নং ৱাৰ্ড দোকানতো পাব ঘৰলৈ আহিলেও হ'ব মই ঘৰ ঘৰৰ লগতে আছে মোৰ মানে হেৰিটো ইণ্ডাষ্ট্ৰিটো ঘৰৰ লগতে আছে মোৰ লগতে আছে আৰু ঘৰত অ' ঘৰলৈ আহিলেই হ'ব মোৰ এড্ৰেছটোত আহি যাব মোৰ নামটো ডলি ডলি মেধি কেতিয়াকে আহিব পাব যেতিয়াই আহে পাব ঘৰতে থাকোঁ মই ফোন এটা কৰি ল'ব খালী ডলি মেধি ডলি মেধি আগতে এতিয়া হেৰি বিয়া হৈ পেলাই দত্ত হ'ল আৰু ডলি মেধি দত্ত অ' হোৱাটছআপ হেৰিটো হোৱাটছআপটো লৈ ল'ব তেতিয়া ফটো দেখুৱাব পাৰিম ফটোও দি থাকিব পাৰিম পচন্দ কৰিলে তেতিয়া অমুকটো লাগে বুলি ক'ব পাৰিব আপুনি তেতিয়া মই সেই কেইখন ঠিক কৰি থৈ দিব পাৰিম আৰু

অ' হ'ব দিয়ক